হেল্ল' অ এইখন পূজা ৰেষ্টুৰেণ্ট হয়নে মই নলবাৰী আদাবাৰীৰ পৰা কৈছোঁ পৰহিৰ দিনা মোৰ ছোৱালীজনীৰ বাৰ্থডে গতিকে পঞ্চাশটা চিঙৰা লাগিছিল চাৰিটামান বজাত ডেলিভেৰি দিব পাৰিবনে কিবা ৰেহাই আছে নেকি